মোৰ কৰ্মৰ জীৱন বুল্লি মানে মইতো বৰপেটাতে মানে জন্মগ্ৰহণ কৰিছোঁ পালিত হৈছোঁ লালিত পালিত হৈছোঁ ইয়াতেই গতিকে মোৰ আৰম্ভণিখিনি মোৰ বৰপেটাতেই হৈছে মই সৰুৰ পৰাই মানে গান বাজনা নাটক ইত্যাদি কৰি ভাল পাইছিলোঁ আৰু তেনেকে বহু ঠাইত মই নাটক আদিও কৰিছোঁ তাৰপিছত বহু বছৰ আগতে যেতিয়া মানে প্ৰথম মানে কম্পিউটাৰ মানে ওলায় আৰু তেথেন মই গুৱাহাটীত তেতিয়া প্ৰথম কম্পিউটাৰ কোম্পানী ইষ্টাৰ্ণ কম্পিউটাৰ তাতে কম্পিউটাৰৰ ট্ৰেইনিং লওঁ কম্পিউটাৰৰ ট্ৰেইনিং লৈ মোক কলিকাতাত পঠায় কলিকতাত তাতেই মই মানে কৰ্ছ কৰোঁ মানে ডিপ্ল'মা কৰ্ছ কৰোঁ ছফ্টৱেৰ ডেভলপমেণ্ট কম্পিউটাৰ ডিপিএছ বুলি অনুষ্ঠান এটাত ডাটা প্ৰ'ছেচিং এণ্ড ছফ্টৱেৰ ডেভলপমেণ্ট বুলি এটা অনুষ্ঠান তাতে মই কম্পিউটাৰ কৰ্ছ কৰোঁ আৰু তাতেই মোৰ প্ৰথম কৰ্মজীৱন আৰম্ভ হয় আৰু তাতেই মই প্ৰথম মানে ডাটা এণ্ট্ৰী অপাৰেটৰৰ পৰা পিছত ছিষ্টেম এনালিষ্ট হৈ গুৱাহাটীত আহোঁ গুৱাহাটীত আহি গুৱাহাটীত মোটামুটি তেৰ বছৰমান ধৰি মই চাকৰি কৰোঁ যদিও এইটো মানে প্ৰাইভেট কিন্তু মানে এইটো মানে ইণ্ডিয়া গভমেণ্টৰ আণ্ডাৰটেকিং অনুষ্ঠানটো তাতে কাম কৰোঁ কৰি আৰু ঊনৈছশ ছয়ান্নব্বৈ চনত মই কামটো এৰি আহি এই বৰপেটাতে এনজিঅ' এটাত মানে ভৰ্তি হওঁ আৰু এনজিঅ'টো আমাৰ মৈত্ৰেয়ী বুলি এটা এনজিঅ' মানে আমি গঠন কৰোঁ আৰু সেই মৈত্ৰেয়ীৰ লগতে আৰু কিছুমান এইছ এছ জি মানে এই কি কয় আত্মসহায়ক গোট আত্মসহায়ক গোটবিলাক ঠায়ে ঠায়ে খুলি দিওঁ আৰু এই কামবিলাক মই চাওঁ আৰু তাৰে লগতে এইটো আৰু যিহেতুকে বৰপেটা এখন সাংস্কৃতিক নগৰী গতিকে সত্ৰীয়া সংস্কৃতি লোক সংস্কৃতি ইবিলাকৰো কাম কৰি আছোঁ বৰ্তমান এইখিনিয়ে মোৰ আৰু